হেল্ল' দাদা মই গাড়ী এখন বিচাৰিছিলোঁ আঠাইছ তাৰিখৰ দিনৰ বাৰ বজাত আৰু ঘৰৰ মোৰ ঘৰৰ ঠিকনাটো লৈ লওক পানীতোলা টাৰ্ণিঙটোৰ কাষত এখন সৰু বজাৰ আছে বজাৰৰ অপ'জিতৰ ঘৰটোয়েই হয় হাউছ নাম্বাৰ টুৱেন্টি চিক্স তাতে লিখা আছে আমি মৰিধল খযোৱালৈ যাম মোৰ লগত পাঁচগৰাকী আছে ঘূৰি আহোঁতে আবেলি পা প্ৰায় পাঁচ বাজিব আপুনি সময়টো ভালকৈ মনত ৰাখি লওক দিনৰ বাৰ বজাত আৰু ঘূৰি অহা সময়টো আনুমানিক পাঁচ পাঁচ বাজিব আৰু